ৰন্ধা বঢ়া কামটো আমি অকল মহিলাৰে বুলি নাভাবোঁ কাৰণ ৰন্ধা বঢ়াটো সকলোৱে কৰিব পাৰে মইতো আমাৰ ঘৰত ৰান্ধোৱেই সকলো ৰন্ধা বঢ়া ময়ে কৰোঁ তাৰবাদে মায়েও কৰে কেতিবা কেতিয়াবা ধৰা মোৰ অসুবিধা হ'লে মোৰ হাজবেণ্ডেও কৰে ঠিক তেনেদৰে আমি সকলোৱে কৰিব পাৰোঁ অকল যে মহিলাৰে যে ৰন্ধাটো কাম সেইটো মই নেভাবোঁ সেই কাৰণে মই কেতিয়াবা কওঁ মাক হ'লেও মায়েও ৰান্ধে ধৰা মোৰ হাজবেণ্ডেও ৰান্ধে ঠিক তেনেদৰে সকলোৱে ৰান্ধিব পাৰে ঘৰখনৰ ধৰা যিমান ব্যক্তি আছে ৰান্ধোঁ বুলি ক'লে প্ৰতিজন ব্যক্তিয়ে ঘৰখনৰ ৰান্ধিব পাৰে কাৰণ আমি ৰন্ধা বস্তুটো বা ৰন্ধা খাদ্যবোৰ আমি সকলোৱে খাওঁ ন তাত কোনো যে মহিলাই ৰান্ধিব সেইটো কোনো কথা হ'ব নোৱাৰে কাৰণ আমি সকলোৱে কৰিব পাৰোঁ আৰু কৰিব নোৱাৰা কামো নহয় আমি ৰন্ধা বঢ়াটো সকলোৱে কৰিব পাৰোঁ